হেল্ল' অঁ হয় কি কৰি আছা মই আছো দিয়া ঘৰতে এ শুনাচোন তুমি সেইদিনা যে এটা চেম্পুৰ কথা সুধিছিলা এণ্টি ডেণ্ডাৰ্ফৰ চেম্পুৰ বিষয়ে অঁ আচলতে মই সেই চেম্পুটো কিনিলোঁ আৰু এতিয়া ব্যৱহাৰো কৰি আছো কিন্তু মই ইমান এটা ভাল ৰিজাল্ট পোৱা নাই শুনিছা অঁ তুমি এইটো এইটো চেম্পু নল'বা বুজিছা এইটো হৈছিলে হিমালয়া এণ্টি ডেণ্ডাৰ্ফ চেম্পু আৰু মোৰ ডেণ্ডাৰ্ফ মানে বহুত হৈ গৈছে চুলিত সেইটো কাৰণে আনিছিলোঁ চেম্পুটো কিন্তু এতিয়া দেখিছো যে ৰিজাল্ট একো মানে ভাল দেখা নাই মোৰ আগৰ নিচিনাই ডেণ্ডাৰ্ফবোৰ আছেই অলপো মানে চফা হোৱা নাই আনকি তোমাৰ চুলিখিনি ৰাফ কৰি দিব মই চুলিখিনিও ৰাফ হৈ গৈছে আৰু ডেণ্ডাৰ্ফো চফা হোৱা নাই ছ' একো এটা ভাল ৰিজাল্ট দেখা নাই আৰু মানে বস্তুটো চাই চেম্পু দামটো বহুত বেছি ছ' তুমি এইটো চেম্পু নল'বা পাৰিলে বেলেগ এটা চেম্পু লৈ ল'বা ঠিক আছে অঁ এইটো চেম্পু ভাল হোৱা হ'লে মই তোমাক চিয়ৰ ক'লো হয় যে এইটো চেম্পু লোৱা ভাল হয় ভা ৰিজাল্ট ওলায় তুমি ইউজ কৰা কিন্তু মই দেখিছোঁ যে বৰ এটা ভাল নহয় কিন্তু দোকানীজনে কৈছিলে বহুত ভাল হয় কিন্তু সেইটো হিচাপত লৈছিলোঁ ঠিক আছে বাৰু দিয়া